মোৰ পৰিয়ালত বাৰু বিশেষ প্ৰতিবন্ধী ব্যক্তি নাই কিন্তু ওচৰে পাঁজৰে অঞ্চলসমূহত দেখা পাইছোঁ প্ৰতিবন্ধী লোক আৰু সেই প্ৰতিবন্ধী লোকসকলৰ কাৰণে সুবিধা কৰিবলে বহুতো ব্যৱস্থা আছে গাঁৱৰ গাঁও পঞ্চায়তৰ যোগেদি গাঁৱৰ মুখীয়াল পঞ্চায়তৰ বিষয়ববীয়াসকলৰ যোগেদি তে তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ কেনেকুৱা স্বাস্থ্যৰ কোনটো দিশত তেওঁলোক প্ৰতিবন্ধী লোক সেইমতে পৰীক্ষা কৰি তেওঁলোকৰ যোগেদি আমি দেখা পাইছোঁ নিজৰ অঞ্চলতে এতিয়া যিসকল ব্যক্তিয়ে ধৰক খোজকাঢ়িব নোৱাৰে সেইসকল ব্যক্তিক হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিয়াও দেখা পাইছোঁ দ্বিতীয়তে অংগনবাদী কৰ্মীসকলৰ যোগেদিও চৰকাৰে আঁচনি ব্যৱস্থা ওলাইছে বুলি জনা জানিছোঁ আমি গম পাইছোঁ এই অংগনবাদী কৰ্মীসকলৰ যোগেদি সেই প্ৰতিবন্ধীসকলৰ কাৰণে যি আঁচনি প্ৰস্তুত কৰিছে সেই আঁচনিৰ যোগেদি তৰপে তৰপে আগবাঢ়ি যোৱাৰ পিছত কিমান পাৰ্চেণ্টেজৰ ভিতৰত প্ৰতিবন্ধী লোকসকল পৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি বছেৰেকীয়া মজুৰি এটা এটা দিয়াৰো ব্যৱস্থা কৰিছে চৰকাৰে আৰু তেনেধৰণে মোৰ নিজৰ অঞ্চলতে বছেৰেকীয়া মজুৰি পাই থকা ব্যক্তিও আছে গতিকে চৰকাৰে আঁচনি উলিয়াইছে সেই আঁচনি কিমান দূৰ কেনেধৰণে কৰিব পাৰে মোৰ দৃষ্টিত পঞ্চায়তৰ যোগেদি অংগনবাদী কৰ্মীৰ যোগেদি এই দুটা ব্যৱস্থাৰ যোগেদি পোৱা ব লোক সুবিধা পোৱা লোক আছে মই জনাত গতিকে আৰু বিভিন্ন ব্যৱস্থা আছে সেই বিভিন্ন ব্যৱস্থাসমূহৰ যোগেদি প্ৰতিবন্ধী লোকসকলৰ সুবিধা কৰি দিব পৰা চৰকাৰৰ আঁচনিসমূহৰ উপলব্ধ উপলব্ধ কৰিব পৰা ব্যৱস্থা আছে বুলি গম পাইছোঁ গতিকে সেই আঁচনিসমূহৰ বিষয়ে ভিতৰলৈ বৰ বিশেষ সোমোৱা নাই কিন্তু আঁচনিসমূহৰ যোগেদি উপলব্ধ ব্যক্তি দুই চাৰিজন আমাৰ গাঁৱত আছে বুলি মই গম পাওঁ